বিশ্বত হোৱা মহামণ্ডা বা ক'ভিডৰ দৰে পৰিস্থিতিয়ে ব্যৱসায়ত বহুতো প্ৰভাৱ বিস্তাৰ কৰিছিল যিহেতু ক'ভিড মহামাৰীৰ ফলত মানুহৰ ব্যৱসায় বাণিজ্যত কিছুমান কিছুমান বহুতো লোকচানৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ অসমৰে কিছুমান গাঁৱলীয়া অঞ্চলত য'ত গাড়ী মটৰৰ সুবিধা নাছিল সেইবিলাক অঞ্চলত বহুতো মানুহে বহুতো সমস্যাৰ সন্মুখীন হৈছিল কিছুমান মানুহে খোৱা বোৱাৰ কাৰণেও বহুতো সমস্যাত ভুগিছিল ইয়াৰ ফলত কিছুমান ব্যৱসায়ী প্ৰতিষ্ঠানবিলাকে বহুতো সমস্যা সম সমস্যাত পৰিছিল যিহেতু মানুহবিলাকক গাড়ী মটৰৰ অসুবিধা হোৱাত মানুহ মানুহ গাঁৱৰ গাঁৱৰ মানুহবিলাকক বস্তু যোগান ধৰিব নোৱাৰিছিল যাৰ ফলত মোৰো বহুতো মোৰ ব্যৱসায়তো বহুতো প্ৰভাৱ বিস্তাৰ কৰিছিল যিহেতু মোৰ ঘৰত এখন সৰু গেলামালৰ দোকান আছে মই এখন সৰু গেলামালৰ দোকানৰ ব্যৱসায় কৰোঁ য'ত মোৰ চহৰৰ পৰা গেলামালৰ বস্তু যেনে আলু দাইল পিঁয়াজ মিঠাতেল ইত্যাদি চাউল ইত্যাদি সকলোবিলাক আনি দোকানত বেচোঁ ক'ভিড মহামাৰীৰ সময়ত বহুতো চহৰৰ পৰা বস্তুবিলাক কালেক্ট কৰিবলৈও অসুবিধাৰ সন সন্মুখীন হৈছিল ক'ভিড ক'ভিড মহামাৰীয়ে মহাৰীৰ ফলত চহৰৰ যিবিলাক দোকান আছে দোকানবিলাক সৰহ সংখ্যক বন্ধই আছিল বন্ধ কৰি দিয়া হৈছিল যিহেতু ক'ভিডৰ সময়ত সকলো মানুহৰে ক'ভিড হৈছিল সেই বেমাৰটো এটা মহামাৰী মহামাৰী বেমাৰ হয় যাৰ ফলত মানুহৰ বস্তু আনি বিক্ৰী কৰিবলৈও বহুতো সমস্যা হৈছিল সেইবাবে ক'ভিডৰ সময়ত দোকান পোহাৰ খুলিবলৈ অসুবিধা হৈছিল আৰু ক'ভিডে মানুহক আক্ৰান্ত হ'ব বুলিও দোকানীবিলাকে ভয় কৰিছিল